মাছ মৰাৰ জীৱিকাটো আমি খুব ভাল পাওঁ কাৰণটো হ'ল মাছ মৰাটো বিৰাট এটা নিচা আৰু মাছ মাছ খোৱাটোও এটা বিৰাট মজা কাৰণ মাছৰ মাংস খাই যিখিনি মজা পায় মাছ খাই বেছি মজা পায় কাৰণ মাছত কোনো বেমাৰ আজাৰ নাই আৰু মাছ মৰাটো নিচা এইকাৰণে কৈছোঁ আমি নিজেইতো মাছ মাৰোঁ দিনটোত কিমান মাছ মাৰোঁ আমাৰ তাৰমানে হিচাপ নাই আৰু এইটো মজাটো হ'ল এটা জীৱিকাৰ প্ৰধান উপায় যিহেতু জীৱিকাৰ উপায় জীৱিকা জীৱন নিৰ্বাহ কৰিবৰ কাৰণে মাছটো যিহেতু বিক্ৰী কৰা যায় পইচা পোৱা যায় আৰু সেইটো সেইকাৰণতে আমি মজা পাওঁ আৰু পৰৱৰ্তী প্ৰজন্মবোৰ এই জীৱিকাটো চলি থকা বিচাৰোঁ যদিহে তাৰমানে চৰকাৰে কিবা অলপ তাৰমানে সেই এই জীৱিকাত জড়িত ব্যক্তিসকলক অলপ সাহায্য কৰে কাৰণ অকল মাছ মাৰি জীৱন নিৰ্বাহ কৰাটো বিৰহ বহুত দুৰূহ হৈ পৰে চৰকাৰে এই ক্ষেত্ৰত যদি অলপ সহায় সাহায্য বিচাৰে তেতিয়াহ'লে এই প্ৰজন্মটো বহুত আৰ্থিকভাৱে লাভান্বিত হয়